হয় গুড ইভনিং কোনে ক'লে অ' আচ্ছা আচ্ছা হেৰি আপোনাক কেনেকুৱা ৰুম লাগিছিল চিংগুল ৰুম অ' হেৰি আপুনি কি কৰে অ' আচ্ছা আচ্ছা ঠিক আছে অ' আচ্ছা অ' হেৰি ৰানিং ৱাটাৰ হয় আপুনি পানীৰ ক্ষেত্ৰত একো মানে চিন্তা কৰিব নালাগে ওচৰতে আছে লগতে আপোনাৰ হেৰি ৰুমৰ লগা লগি হেৰি কিটচেনো পাব বাথৰুম লেট্ৰিনো ওচৰতে থাকিব কাৰেণ্ট বিলটো সেইটো আপুনি নিজে দিব লাগিব অ' বাকী সুবিধা আপুনি পাব পাৰিলে আপুনি এক পাক হেৰি চাব পাৰিব আহি

ৰুমটো আপুনি হেৰি বৰুৱা চাৰিআলি বৰুৱা চাৰিআলি আপুনি চিনি পায় ন বৰুৱা চাৰিআলি ওচৰত মানে এই ৰয়েল আৱাস আপুনি চিনি পায় ন ৰয়েল আৱাসৰ হেৰি ওচৰতে আপুনি এটা হেৰি বেল গছ পাব সেই বেল গছৰ ওচৰৰ হেৰি গলিটোত আপুনি সোমাই আহিব লাগিব অলপ অ' অ' আপুনি হেৰি এক কাম কৰক এই ৰয়েল আৱাস লৈকে আহি পালে মোক কল কৰিব মই মানুহ এটাক পঠাই দিওঁ

অ' অ' ঠিক আছে